কি কৰিছা মই এনেই বিছনাতে ভাত পানী নাই মই বনাম হে

দেৰি হয় লাহে ধীৰে বনাম

জানো পাকঘৰ গ'লেহে গম পাম গৈছিলা গৈছিলো কাইলে আছে জানো

এয়া কেইটা বজাত আহিবা ইস্কুলৰ পৰা

যাবা নি তাকে মোৰ যাবলৈ মই মিলাব পৰা নাই কোনদিনা যাওঁ বোলো তোমাকে সোধো এহ তুমি স্কুলৰ পৰা আহি জনালে হ'ব মই কাইলে ফ্ৰীয়ে আছোঁ তুমি যেতিয়া আজৰি হোৱা কে কি যে পাওঁ জানো কিবা অ'ফাৰ দি আছে বোলে লেডিজ কুৰ্তি স্কুল যাবলৈ লাগে দুটামান তাকে তুমি কি ল'বা তুম কি ল'বা বিহু ওচৰ পাইছে বিশালৰ পৰা বস্তুখিনি একেলগে পাই যোৱা যায় যে তুলিবলৈ ভাল তাকেটো নহয় তাকে গৈ চালে আৰু আৰু পাকঘৰৰ কিবা কিবি বস্তু লাগে সেই তাত আকৌ বিশালত এনেকুৱা হয় দেখিলে ইটো লও লাগে সিটো লও নিচিনা লাগে

নাই মোৰ পইচা শেষ হয় গ'লও মোৰ পইচা শেষে হ'বৰ হ'ল

এই তাত হেৰি খোৱা বস্তু এইবিলাক দালি তেল চেলো পায় নহয় এইখিনি পাকঘৰ বজাৰ কৰিবলৈ ভালেই মুঠকে আনিবলৈ

লৈ ল'বা ময়ো তাকে হা হা তাৰপৰা এনেকুৱা বস্তু বজাৰ কৰিবলৈ ভাল মোৰ কাপোৰৰ প্ৰতিহে গৈ থাকে চকুটো

বাকী আৰু মাহঁতৰ ভাল বেলেগ বেলেগ কাম কি আৰু ছোৱালী মানুহ অ'ত ত'ত যি দেখোঁ আৰু ঘৰত খালি কৈছোঁ যে আমাৰ দেৰি হ'ব বুলি মছলা অঁ ল'বা আকৌ ঠিক আছে বাৰু তাত মোৰো আকৌ চালে লও লও লাগে নহয় মোৰ আকৌ পইচা নাই তাকে বাকী আৰু কোৱা

কেতিয়াবা ভাল কেতিয়াবা বেয়া কৰে গাঁৱতে দিবাহি তাত দিব নালাগে দহিটো তাত কৰিব দিবা সিহঁতি দহিটো ভাল কৰি দিয়ে ব্লাজটো ইয়াত চিলাবা

বাকী ভাত কিদি খালা

বাকী আৰু এই আমাৰ মানে কি আবেলি কিবা কিবি অকণমান খোৱা হ'ল তাৰপা এতিয়া বৰকে ভোক লগা নাই সেইকাৰণে বোলো বনাম লাহে ধীৰে হা আমাৰ সেই টি ভি চাই আছে মই লাহেকৈ গৈ বনাম আৰু মা বা

আজিকালি আমাৰহঁতেহ চিৰিয়েল চাই আমাৰটো আৰু মন নাযায় এইবিলাক আগতে সৰুতে চাইছিলোঁ

আজিকালি আজিকালি ফোনটো হ'ল যে তাকেটো

কেনেবাকে কিবা এক্সাইটিং চিন হ'লে গম পাওঁ এজনী কি হৈছে বুলি কৈ সোধো গৈ আৰু

তেন্তে কাইলৈ কি পিন্ধি যাব বিশাললৈ জানো মই জিনছে পিন্ধি যাম চাগৈ বতৰো যিহে এই ঠাণ্ডা এই গৰম মোক ৰ'দ লাগে দেই আমনি লাগিছে আৰু বৰষুণ লেতেৰা লেতেৰা লাগে আমাৰ ৰাস্তাটো বোকাডখৰ দেখিছায়েই নহয় আগতে সেইডখৰ পুৰা বোকা এতিয়া আৰু কেইখনমান গাড়ী বাঢ়িছে এইফালে পুৰা বোকা এদিন ৰ'দ দিয়ে অকণমান শুকাই আকৌ হয় গোটে আৰু এইটো চুকত যিমানকিখন গাড়ী আছে চব সদায় ওলাইয়ে যায় দিনটোত দুবাৰ তিনিবাৰ সেইকাৰণে গেলি গৈছে ৰাস্তা সঁচা অঁ ভাল নালাগে আৰু চাফা চাফা নালাগে কিবা বেছি বৰষুণ দি থাকিলে এই আজি চাইছিলোঁ আৰু দুদিনমান দেখাইছে পঁচিছ তাৰিখ মানৰ পৰাহে ভালকৈ ৰ'দ দিব নেকি তাকে তাৰমানে কি কাপোৰ কানি তিতি গ'লে যে থাকিবলৈ আৰু অশান্তি কৰি পেলাই

তিতি গ'লে তাকেটো

সেয়া ঘৰতেই অকল স্কুল যাওঁ আহোঁ ঘৰত থাকি থাকি মানে কিবা লাগিছে আমনি লাগিছে মিশন বিশাল তাকে ফুুছকা খাম

অঁ এই মোৰো আছিলে কৰিবলৈ এলাহতে গৈছে আৰু কিবা আগত বিয়া চিয়া থাকিলেহে কৰা হয় নহ'বাটো আৰু থাকেই তেনেকে তাকে ধেৰ বিয়া আছে আছে মনত আছে তাকেহে কৰি আহিম দিয়া তাকেটো আকৌ নহ'বা গজিও যায়গৈ নহয় আকৌ বেছি আগতীয়াকে কৰিলে

তাকেটো সেয়া আৰু তাকেটো সেইকাৰণে কৈছোঁ আজৰি হৈ ল'বা বুলি তুমি ফোন কৰিবা মই গৈ লৈ আহিম খালী বস্তু পছন্দ আহিলে হয় আৰু পিছত বোলে গ'লোঁ একো নোলাৱাকৈ বোলে গুচি আহিলোঁ অঁ সেইদিনা ভাল লাগিব ঠিক আছে দিয়া তৃষ্ণা মই ভাত পানী বনাওঁগৈ

বাই বাই